মই মোৰ বন্ধুবৰ্গ আচলতে ক'বলৈ গ'লে জন্মদিনটো সকলোৰেই প্ৰিয় হয় কাৰণ সেই দিনটোতেই আমি আমাৰ মা দেউতাক চিনি পোৱা হৈছিলোঁ বা আমি আমাৰ পৃথিৱীখন দেখা পোৱা হৈছিলোঁ আৰু সেই ক্ষেত্ৰত নিজৰ ওপজা দিনটো সকলোৰেই প্ৰিয় তেনেদৰে মোৰো প্ৰিয় আৰু যদি ক'বলৈ যাওঁ তেতিয়াহ'লে ওপজা দিনটোত নিজৰ মানুহখিনিৰ লগত থাকি আচলতে বহুত ভাল লগা ভাল লাগে ভালো পোৱা যায় আৰু তেনেকুৱা ক্ষেত্ৰত মই মোৰ ঘৰৰ মানুহেও বহুতখিনি মোক বিশেষ অনুভৱ কৰাইছিল আ বিশেষ অনুভৱ কৰাওয়ো প্ৰতিটো ক্ষেত্ৰতেই তেওঁলোকে নিজৰ জন্মদিনৰ মোৰ জন্মদিনৰ দিনাখন তেওঁলোকে মোক ছাৰপ্ৰাইজ দিয়ে কোনোবাই নিজৰ মই ভালপোৱা বস্তু মোক উপহাৰ হিচাপে দিয়ে কোনোবাই মই ভালপোৱা বস্তু খোৱা বস্তু আনি মোক খাবলৈ দিয়ে বা কেক চেক কাটি আমি নিজে নিজৰ ঘৰৰ মানুহখিনিয়ে সদায় উপভোগ কৰোঁ আৰু কেতিয়াবা এনেকুৱা হয় কেতিয়াবা কেতিয়াবা নিজৰ ঘৰতকৈ বেলেগতো গৈ উপভোগ কৰোঁ ভাল লাগে ভাল লগা ঠাই কিছুমানত গতিকে সেই ঠাইবোৰত গৈ আমি এহ ফুৰি কৰি সেই কোনোবা এটা ঠাইত খাই বৈ সেই তেনেকৈয়ো বা নিজৰ জন্মদিনটো উপভোগ কৰা যায় কেতিয়াবা উপজা দিনটোত ভগৱানৰ ওচৰত গৈ তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰি বছৰটো কুশলে মংগলে যাতে যায় সেইখিনিৰ কাৰণেও প্ৰাৰ্থনা কৰা যায় আৰু উপজা দিনটোত উপজা দিনটো আচলতে এনেই চাব গ'লে এনেই বৰ বিশেষ গতিকে সেইদিনাখন উদযাপন কৰিবলৈ বহুত বেলেগ কিবাৰ প্ৰয়োজন নাথাকে আচলতে তথাপিও সেই দিনটোত যেতিয়া বেলেগে নিজকে আকৌ বিশেষ হিচাপে অনুভৱ কৰায় তেতিয়া আচলতে বহুত ভাল লাগে বিয়া বাৰুৰ ক্ষেত্ৰত চাবলৈ গ'লে বিয়া আমাৰ ওচৰ পাজৰৰ মানুহখিনিৰ মাজত এনেকুৱা মিলা প্ৰীতি আছে এনেকুৱা অনুভৱেই নহয় যে সেইখন আমাৰ ঘৰৰ বিয়াহে সেইখন এনেকুৱা লাগে যেন সকলো মানুহৰেই যেন কাৰোবাৰ নিজৰ নিজৰ কাৰোবাৰ বিয়া

লাগি মেলি থাকে এনেকুৱা লাগে যেন কি আমি যেন সকলো এটা নিজ নিজৰ পৰিয়ালৰ মাজতে সকলো আবদ্ধ গতিকে সেই ভাতৃত্ববোধৰ জন্মদিন হওক বা বিয়াসমূহত সেইবোৰে ভাতৃত্ববোধৰ পৰিচয় দিয়ে আচলতে কাৰণ আমি সদায় ইজনে আনজনৰ ওপৰত বিশেষভাৱে নিৰ্ভৰশীল হওঁ সকলোৱে ইজনে সিজনৰ ওপৰত নিৰ্ভৰশীলেই গতিকে তেওঁলোকে যেতিয়া আমাক তেনেধৰণে সহায় কৰে তেতিয়া আচলতে বৰ বৰ ভাল লাগে কাৰণ কিয় আমি য মই যদি আজি কাৰোবাক সহায় কৰিছোঁ তেতিয়াহে দ্বিতীয় দিন তেওঁ মোক সহায় কৰিব বা মই তেওঁক সহায় কৰিম তেনেকুৱা আজিৰ সমাজখন গতিকে মই ভাবোঁ কি এই বিয়া বাৰু হওক এতিয়া আমাৰ কি হয় বিয়া বাৰুৰ ক্ষেত্ৰত হ'লেও কিছুমানে এনে কেতিয়াবা আমি কিছুমান বস্তু গমেই নাপাওঁ কোনোবাই খাবলৈ পাইছেনে কোনোবাই খাবলৈ নাপালে সেইবোৰ আমাৰ অঁ সেইবোৰ আমি গমেই নাপাওঁ বেলেগ মানুহেই আহি পেলাই ইমান ধুনীয়াকৈ নিজৰ নিজৰ মানুহৰ দৰে যেন ৰাখি কৰি এনেকুৱাকৈ ৰাখে যে সেই মানুহবোৰে বেয়া পাবলৈ কোনো থলেই নাথাকে আৰু মই মই আচলতে সেই যিকোনো তেওঁলোকৰ সেই তেওঁলোকৰ ওচৰত সদায় কৃতজ্ঞ হৈ থাকোঁ যিসমূহ যিসমূহ মানুহে মোক তেনেধৰণে সহায় কৰিছে